ভাৰতৰ প্ৰত্যেকেই চাহ খাই ভাল পায় চাহটো আমাৰ ভাৰতৰ মানুহৰ প্ৰিয় ৰাতিপুৱা চাহকাপ নহ'লে মানুহৰ ভালেই নালাগে চাহকাপ খালেহে দিনটোলৈ মনটো ভাল লাগি থাকে আমি চাহকাপ যেতিয়া আমি খাওঁ তেতিয়া আমাৰ মনটো যদি বেয়া লাগিও থাকে বা অস্বস্তি অনুভৱ কৰোঁ বা টোপনিও যদি ধৰে মাথাটোও যদি কামুৰি থাকে এই চাহকাপে আমাক যথেষ্ট আমোদ দিয়ে সেইটো কাৰণে আমাৰ ভাৰতৰ মানুহৰ চাহটো প্ৰত্যেকৰে প্ৰিয় এতিয়া আমি এই চাহবিলাক আমি কেনেকৈ বনাওঁ এতিয়া মই ঘৰত চাহ কেনেকৈ বনাওঁ ধৰি লওক জুইকুৰা ধৰিলোঁ পানীখিনি কিমানজন মেম্বাৰে খাব সেইমতে কাপত জুখি লওঁ জুখি লৈ চাহটো বনাই জুইকুৰা ধৰি চচটো পাতিলোঁ পাতি পানীখিনি উতলিবলৈ দিওঁ উতলিবলৈ দিয়াৰ পিছত যেতিয়া উতলিলে পানীখিনি উতলাৰ পিছত পানী অনুপাতে চাহপাত কেইটামান দি দিওঁ কমেও পাঁচ মিনিটমান উতলে যেতিয়া ৰঙটো ধুনীয়া হৈ আহিব তেতিয়া চাহটো নমাই আকৌ মগত চাহৰ অনুপাতে পানীৰ অনুপাতে মানে আকৌ চেনি লওঁ চেনি লৈ মগত গুলোঁ গুলি আকৌ তেনেকে প্ৰত্যেককে কাপত ভাগ কৰি দিওঁ এইটো হ'ল নৰ্মেল চাহ এইটো হ'ল আমি সচৰাচৰ প্ৰত্যেকেই খায় কিন্তু কেতিয়াবা কি কৰোঁ যদি আমাৰ টোপনি ক্ষতি হয় বা মাথাটো কামোৰে বা চৰ্দি বা কাহ জ্বৰ হয় তেনেকুৱা সময়ত আমি চাহটো কেনেকৈ খাওঁ আমি বনাই তাত আমি জালুক অকণমান দি দিওঁ আদা অকণমান খুন্দি দিওঁ কেতিয়াবা তুলসী পাত দুটামান দিওঁ কেতিয়াবা পাণ দুখিলাও কাটি দিওঁ এনেকৈয়ে চাহটো বনাই খালে তেতিয়া কাহৰ পৰা বা টোপনি ক্ষতি বা মাথা কামোৰণি এনেকুৱা হ'লে চাহটো খালে তেতিয়া আমাৰ মনটোও ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণেও ভাল আমি বিভিন্ন প্ৰকাৰে আমি এনেকৈ চাহ বনাওঁ কেতিয়াবা তেজপাতো ব্যৱহাৰ কৰোঁ প্ৰয়োজন সাপেক্ষে এনেধৰণে আমাৰ নিজৰ মানে মনৰ খুচি অনুযায়ী নিজৰ মানে নিজৰ শৰীৰটো মানে উপযোগী অনুযায়ী আমি চাহটো বিভিন্ন প্ৰকাৰে বনাই আমি ঘৰত খাওঁ